মই খেতি কৰিবৰ কাৰণে পহিলাৰপৰা বহুত আগ্ৰহ কৰিলোঁ কাৰণ মই পঢ়া শুনা কৰিব নোৱাৰিলোঁ সৰুতে আই ঢুকাল দেউতাই খেতি কৰিবলৈকে শিকালে গতিকে মই খেতিত বহুত ৰাপ দিলোঁ খেতি কৰি কৰি মই বহুত খেতি কৰিলোঁ কুঁহিয়া খেতি কৰিলোঁ আলু কৰিলোঁ ধান কৰিলোঁ মৰাপাট কৰিলোঁ এনেকৈ বহুত ৰকমৰ তিল কৰিছিলোঁ তিচি কৰিছিলোঁ মটৰ মাহ কৰিছিলোঁ মোৰ বছৰি ইনকাম প্ৰায় ডেৰ দুই লাখ টকা হৈ যায়গৈ এইদৰেই মই খেতি কৰি কৰিয়েই

উন্নতি কৰিলোঁ আৰু এতিয়াও মই কৰিয়ে আছো খেতি মই খেতি ধান খেতিটোত বহুত এতিয়া গুৰুত্ব দিছোঁ ধান খেতি কৰি মই খুব ভালপাওঁ নিজেই কামলা চামলা লগাই কৰি হ'লেও মই খেতি বহুত কৰোঁ প্ৰায় ত্ৰিছ চল্লিছ বিঘা মাটি খেতি কৰোঁ এই খেতিৰপৰা মই বহুত আই উন্নতি পাইছোঁ